মোৰ প্ৰিয় খাদ্য বুলি ক'লে এতিয়া তালিকাখন বহুত দীঘলত পৰিব সকলোবিলাক বস্তু প্ৰায় ভাল পাওঁ যিবিলাক থলুৱাভাৱে এনে আমি উপলব্ধ হয় বা আমাৰ অসমীয়া যিবিলাক খাদ্য সেইবিলাক খাদ্য প্ৰিয় তাৰ উপৰিও ফাষ্ট ফুডো ভাল পাওঁ বাৰু দুই এবিধ প্ৰথমতে মোৰ প্ৰথম হ'ল মই খাই ভাল পোৱা নন ভেজ হিচাপে মই ভাল পাওঁ হাঁহৰ মাংস হাঁহৰ মাংসটো মোৰ খুব প্ৰিয় তাৰপাছতে মই ভাল পাওঁ কলডিলৰ লগত কুকুৰা মাংস ভাল পাওঁ তাৰপাছতে লুচি ভাল পাওঁ মটৰ ঘুগুনীৰ লগত লুচি খাই ভাল পাওঁ তাৰপাছতে মায়ে বনোৱা এটা খাদ্য কচুশাক কচুশাক কণবিলাহী দি খুব ধুনীয়াকৈ মায়ে এবিধ ৰান্ধে তৰকাৰী সেয়া খাই মই খুবে ভাল পাওঁ আৰু শুকান ৰুটিৰ লগত মাটিদালিৰ তৰকা এইটো এটা মোৰ প্ৰিয় খাদ্য তাৰপাছত অন্যান্য ছালাড চাটনি এইবিলাকতো ভালে পাওঁ বাৰু জুচ চৰবতো এইবিলাক প্ৰিয় খাদ্যৰ তালিকাতে পৰে আৰু পনীৰ ভাল পাওঁ মই পনীৰ যিকোনো ধৰণে পনীৰ ৰান্ধিলে মোৰ মোৰ ভাল লাগে তাৰ উপৰি পিটিকা বেঙেনা বিলাহীৰ পোৰা পিটিকা আলুৰ লগত যিটো আমি পিটিকা বনাওঁ সেই পিটিকাটো ভাল লাগে জুইত পোৰা হ'লে বেছি ভাল পাওঁ তাৰপাছতে ফাষ্ট ফুডৰ ভিতৰত নান ভাল পাওঁ আৰু চাওমিন এয়া মোৰ প্ৰিয় হয় অন্যবিলাক বস্তু ৰেষ্টুৰেণ্টতকৈ ঘৰত বনালেহে ভাল লাগে নন ভেজ আইটেমবিলাক ঘৰত ঘৰত খাই ভাল পাওঁ ঘৰত নিজ হাতে ৰান্ধি খোৱাৰ যিটো হেৰি সেই তাত বেছি ভাল পাওঁ তাৰোপৰি নিৰামিষৰ ভিতৰত সেই পনীৰ ভাল লাগে বুলি ক'লোঁ আৰু পিটিকা মিক্স চবজি তিতাজাতীয় বস্তুবিলাক আচলতে ভাল নাপাওঁ খাই সেইবিলাক অলপ স্কিপ কৰি খাওঁ অন্যান্য আলু ভাজি শুকানকৈ যিটো আলু ভাজি বনোৱা হয় কম কম তেলত সেয়া ভাল পাওঁ আৰু মছলাযুক্ত খাদ্য অৱশ্যে মই এভইড কৰি চলোঁ খাওঁ আৰু অ'কেজনেলি খাওঁ আলহী দুলহী আহিলে ঘৰত বনালে খাওঁ কিন্তু পৰাপক্ষত খুব কম তেল আৰু কম মছলাৰে ৰন্ধা খাদ্যবিলাকে মোৰ বেছিকৈ প্ৰিয়